আমি ফুল ৰুওঁ কিন্তু ইমান নহয় আৰু কাৰণ এতিয়া আৰু আমাক ঘৰত খোৱাৰ কাৰণে শাক পাচলি খাদ্য লাগে সেইকাৰণে আৰু ধনিয়া মানে পালেং শাক এইবোৰ বা লাইশাক এইবোৰ চিটাওঁ অলপ ঠাই তাৰপাছত ধৰ জলকীয়া বেঙেনা এইবোৰ ৰুওঁ যাতে খোৱা বস্তুটো হয় আৰু তাৰে মাজত অকল সেয়ে নহয় ফুলো ৰুওঁ যাতে ফুল দুডালমান থাকিলে ধৰ গোসাঁই চাকি দিয়াতো সহজ হয় ফুল চুল দিব পাৰোঁ থাপনাত বা ফুল থাকিলে চোতালখনটো অলপ শুৱনি হয় সেনেকেই দুডালমান যদি ফুল ৰুওঁ দুডালমান মানে শাক পাচলি ৰুওঁ সেনেকেই ৰুওঁ আৰু যাতে চোতালখন অলপ শুৱনি হয় দেখাত সেইয়ে আৰু